মই সৰুতে ইংলিছ স্কেমিয়' ইংলিছ স্কুলত পঢ়িছিলোঁ মই আৰু মোৰ তাৰে বন্ধু আছিল দীপাংকৰ বিশ্বজিত বিশ্বজিত আৰু মোৰ ফেভৰেট টীচ্ছাৰ আছিলে ভূৱন ছাৰ তাৰ পৰা মই আহিলোঁ কলং ভেলী হাইস্কুললৈ তাত মই টেন পাছ কৰিলোঁ উইথ ফাৰ্ষ্ট ডিভিজন আৰু তাত মোৰ বহুত তাত তাতো মোৰ বহুত ফ্ৰেণ্ডছ আছিলে যাৰ লগত মই খেলিছিলোঁ পঢ়া শুনা কৰিছিলোঁ আৰু মোৰ তাৰে ফ্ৰেণ্ডছ আছিল ৰক্তিম ৰণিত জাগৃত জাগৃত তাৰপিছত মই হাই ছেকেণ্ডেৰী কৰিছিলোঁ কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা তাত মই ছায়েন্স ষ্ট্ৰীমত কৰি ছায়েন্স ষ্ট্ৰীমত নাম লগাইছিলোঁ তাত মোৰ ফেভৰেট ছাবজেক্ট আছিলে কেমেষ্ট্ৰী আৰু মোৰ ফেভৰেট টীচ্ছাৰ আছিলে প্ৰশান্ত ছাৰ আৰু আৰু মোৰ বেষ্টফ্ৰেণ্ড আছিলে শংকৰ যোনে মোক বহুত সহায় কৰিছিলে আমি একেলগে পঢ়া শুনা কৰিছিলোঁ আৰু ছাপৰ্ট কৰিছিলোঁ ইচ্ছ আডাৰক আৰু মোৰ আৰু তাত মই ভাল ৰিজাল্ট কৰি পাছ আউট কৰিছিলোঁ তাৰ পিছত মই আহিলোঁ গ্ৰেজুৱেচন কৰিলোঁ এডিবি কলেজৰ পৰা গ্ৰেজুৱেচন মই জুলজিত কৰিছোঁ এজ এ জুলজি অনাৰ তাত মই মোৰ ফেভ ফেভৰেট টপিক আছিল বা'য়টেকনলজি ফাৰ্ষ্ট ছেমত ইমান ভাল স্ক'ৰ কৰিব নোৱাৰিছিলোঁ ছেকেণ্ড ছেমত অলপ ভাল হৈছিলে থাৰ্ড ছেমত আৰু অলপ ভাল হৈছে ফ'ৰ্থ ছেমত আৰু অলপ বেয়া হৈছে ফিফ্থ ছেমত ভাল হৈছে ছিক্স ছেমতো ভাল হৈছে এগ্জাম ৰিজাল্ট তাৰ পিছত মই তাৰপিছত মোৰ ৰিজাল্ট আহিল ৰিজাল্ট ভাল হ'ল আৰু মোৰ গ্ৰেজুৱেচনত ধেৰ মেমৰি আছিল লাইক মই জইন কৰিছিলোঁ এন এছ এছত আৰু মই নেচনেল কেম্পতো গৈছিলোঁ অৰুণাচল প্ৰদেশত আৰু আৰু

আৰু তেনেকৈ মই বিভিন্ন কামত লিপ্তও হৈছিলোঁ ফৰ ছ'চিয়েল কজ আৰু তেনেকৈ মই গ্ৰেজুৱেচন পাছ আউট হ'লোঁ উইথ এ ভেৰি গুড পাৰ ভেৰী ভাল পাৰ্ছেণ্টিজত আৰু তেনেকৈয়ে মই কৰিব বিচাৰিছিলোঁ তাত মোৰ বেষ্টফ্ৰেণ্ড আছিলে প্ৰদীপ লাহঙ্গীয়া সোণালী বড়ো তেনকৈয়ে